হেল্ল' দাদা হেল্ল' অঁ হয় ক'ত আছে এতিয়া আপুনি অৰ্ডাৰটো কৰিছিলোঁ মানে অলপ সোনকালে লা লাগিছিল আমি ইয়াত ৰৈ আছোঁ হয় হয় আপুনি বৰ্তমান কোনটুকুৰা ঠাইত আছে আপুনি জনাওকচোন অঁ নহয় আপুনি এটা কাম কৰক এই চ আমাৰ চাৰিআলিটো আছে যে চাৰিআলিটোৰ পৰা এক কিলোমিটাৰ আহি লেফ্ট ছাইডে এটা ৰাস্তা আছে সেই লেফ্ট ছাইডৰ ৰাস্তাটোৰ পৰা সোমাই কেনে সোঁহাতে এটা সৰু ৰাস্তা এটা আছে তাৰ পৰা মোক এবাৰ ফোন কৰক

দা হেল্ল' অঁ অঁ শুনিছোঁ শুনক এই এইটো যিটো নাম্বাৰত ফোন কৰিছোঁ এইটো নাম্বাৰ হয়টো অফ হৈ যা যাব পাৰে আপুনি এটা নতুন নাম্বাৰ এটা হেৰি কৰি লওকচোন হয় হয় লওক নাইন ওৱান জিৰো ওৱান ফাইভ ফোৰ ফাইভ নাইন ওৱান ফাইভ হয় হয় আপুনি যিমান পাৰে সোনকালে আহক আমি মানে অথনিৰ পৰা ৰৈ আছোঁ আমাৰ অলপ লেট হৈছে হ'ব হ'ব আপুনি পালে মানে মোক ফো ফোন কৰি দিলে হ'ব অঁ অঁ থেংক ইউ